প্ৰযুক্তিয়ে আমাৰ ইজনৰ সিজনৰ লগত দৈনন্দিন যোগাযোগ কৰা ধৰণ অতি সহজ কৰি তুলিছে আগতে আমি ইজনে সিজনৰ খবৰ ল'বলৈ বা লগ ধৰিব গ'লে বহু দূৰ খোজকাঢ়ি বা চাইকেলেৰে অতিক্ৰম কৰি লগ ধৰিব যাব লাগিছিল কিন্তু বৰ্তমান সময়ত প্ৰযুক্তিয়ে আমাক অতি সহজ কৰি তুলিছে ইজনে সিজনৰ লগত যোগাযোগ কৰা মোবাইল ফোনেই হওক বা মটৰচাইকেলেই হওক আমি অতি সহজে ইজনে সিজনৰ খবৰ ল'ব পাৰোঁ মটৰচাইকেলৰ যোগেদি আমি এঠাইৰ পৰা আন ঠাইলৈ অতি কম সময় অতিক্ৰম কৰি ইজনে সিজনক দেখা দিব যাব পাৰোঁ নহ'লে আমি মোবাইল ফোনৰ যোগেদি ইজনে সিজনক কথা বতৰা পাতি বা ভিডিঅ' কল কৰি ইজনে সিজনৰ খবৰ ল'ব পাৰোঁ আগতে যিটো কাম ধৰি লওক এঘণ্টা লাগিছিল বৰ্তমান সেইটো কাম আমি দহ পোন্ধৰ মিনিটত অতিক্ৰম কৰিব পাৰোঁ আগতে যিহেতু মটৰচাইকেল নাছিল বা মোবাইল ফোন নাছিল তেতিয়া আমাক ইজনে সিজনৰ খবৰ ল'বলৈ বা যোগাযোগ কৰিবলৈ বহুত সময়ৰ প্ৰয়োজন হৈছিল এতিয়া বৰ্তমান দিনত মটৰচাইকেল আৰু মোবাইল ফোনৰ জৰিয়তে আমি অতি কম সময়ৰ ভিতৰতে ইজনে সিজনৰ খবৰ লোৱা বা ক'ৰবাত দৰকাৰ থাকিলে যাব পৰা ইত্যাদিবোৰ অতি সহজে কৰিব পাৰোঁ এনেধৰণে প্ৰযুক্তিয়ে আমাৰ জীৱনত বহুত সহজ কৰি তুলিছে যোগাযোগেই হওক বা ক'ৰবাত কাৰোবাৰ কিবা কাম কামেই থাকক বা অতি সহজ কৰি তুলিছে প্ৰযুক্তিয়ে আমাৰ ইজনৰ সিজনৰ লগত দৈনন্দিন যোগাযোগটো অতি সহজ কৰি তুলিছে আগতকৈ কাৰণ আগতে আমি যোনটো বস্তু অতিক্ৰম কৰিবলৈ কমেও আপোনাৰ এঘণ্টা বাট খোজকাঢ়ি বা চাইকেলেৰে যাব লাগিছিল বৰ্তমান আমি মটৰচাইকেল লৈ সেই বাট তাতকৈ কম সময়ৰ ভিতৰতে অতিক্ৰম কৰিব পাৰোঁ আৰু মোবাইল ফোনৰ যোগেদি আমি তেওঁৰ ঘৰ নোযোৱাকেও মোবাইলতে কথা বতৰা পাতি বা ভিডিঅ' কল কৰি আমি তেওঁক চাব পাৰোঁ বা চব খবৰ ল'ব পাৰোঁ